এই প্ৰবীন এই ডিজিলকাৰত ডকুমেণ্টছখিনি যে ষ্ট'ৰ কৰি থয় লাইচেঞ্চ হওক পান কাৰ্ড হওক আধাৰ আৰ চি এই ছিষ্টেম এটা কেনেকৈ কৰা যায় মোবাইলত ডিজিলকাৰ এই বস্তুখিনি থ'ব পাৰি যে এই বস্তুখিনি জানিব বিচাৰিছিলোঁ ক'বিচোন কথাখিনি